মোৰ কোনো নিৰ্দিষ্ট এজন ভগৱান বুলি নাই মই ভগৱানৰ নামত সকলোৰে পূজা কৰা হয় এনেকৈ ভগৱান বিষ্ণু শিৱ গণেশ এনেকৈ সকলোৰে পূজা আৰাধনা কৰা হয় ঘৰত মাঙ্গলিক অনুষ্ঠানত মানে গণেশ পূজা কৰা হয় আৰু ঘৰৰ শান্তিৰ বাবে সত্যনাৰায়ণ পূজা কৰা হয় আৰু শিৱকো সোনকালে শিৱই মানে সন্তুষ্ট সোনকালে হয় কাৰণে শিৱপূজাও কৰা হয় আৰু শৰৎকালত যেনেকৈ দূৰ্গা পূজা আহে দূৰ্গা পূজাও সমূহীয়াভাৱে পালন কৰা হয় দূৰ্গা পূজাই মানে শক্তি দিয়ে বুলি বিশ্বাস আছে